অসমত প্ৰধানকৈ হিন্দু ধৰ্ম ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম বুদ্ধিষ্ট ধৰ্মই আছে আমাৰ অসমৰ হিন্দু ধৰ্মই বেছিসংখ্যক আছে ইয়াৰ লগতে মুছলিম ছেকেণ্ডত আছে থাৰ্ডত খ্ৰীষ্টান আছে আৰু বুদ্ধিষ্টসকল আছে হিন্দু ধৰ্মৰ ওপৰত আমি হিন্দুৰ ধৰ্মৰ ওপৰত প্ৰধানকৈ আনা অসমীয়া বেংগলী মাৰোৱাৰী বিহাৰী এই সকলোখিনি মানুহৰ ধৰ্ম হিন্দু ধৰ্ম তেওঁলোকে হিন্দুৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্ম অনুসৰি বিভিন্ন হেৰি কাম কৰে হিন্দু ধৰ্মৰ সাধাৰণতে দুৰ্গা পূজা নামনি অসমত দুৰ্গা পূজা বিশেষকৈ উল্লেখযোগ্য অপাৰ অসমত আমাৰ বৈষ্ণৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বৈষ্ণৱ ধৰ্মৰ ওপৰত ভিত্তি কৰি আমাৰ বিভিন্ন জেগাত সত্ৰ নামঘৰ আদি গঢ়ি উঠছে আমাৰ নামনি অসমত দুৰ্গা পূজাটো অতি উল্লাসেৰে পালন কৰা হয় লগতে কালী পূজাও য'তে উলহ মালহৰে পালন কৰা হয় আমাৰ দেৱালী যিটো আমাৰ কালী কালী পূজা হয় সিদিনা আমাৰ দেৱালী উৎসৱ হিচাপে হিন্দুসকলে পালন কৰে আমাৰ বিহাৰী সম্প্ৰদায়সকলে ছটপূজা তেওঁলোকে বিভিন্ন আমাৰ অসমৰ বিভিন্ন জেগাত প্ৰত্যেকখন জিলাতে কৰা হয় ছটপূজা তেওঁলোকে ৰাতিপুৱা পূজা দিনা ৰাতি সন্ধিয়া প্ৰথম দিনা সন্ধিয়া গৈ তেওঁলোকে সূৰ্যদেৱক পালন কৰে গোটেই ৰাতি উপবাসে থাকি ৰাতি পিছদিনা ৰাতিপুৱা সূৰ্যদেৱৰ উঠাৰ আগতে তেওঁলোকে নদীত গৈ প্ৰাৰ্থনা অৰ্চনা কৰি সূৰ্যদেৱতাক আৰাধানা কৰি ছটপূজা পালন কৰে মাৰোৱাৰী সম্পদ আমাৰ হিন্দু ধৰ্মৰ মৰোৱাৰী সম্পদায়সকলে তেওঁলোকে ৰাম নৱমী যথেষ্ট উলহ মালহে পালন কৰে ইয়াত দুৰ্গা পূজাৰ আৰম্ভণিৰপৰা নৱমীলৈকে তেওঁলোকে

গণেশ দেৱক দেৱক আৰাধনা কৰি নৱমী পালন কৰে আমাৰ অসমত ইছলাম ধৰ্মৰ লোকসকলেও তেওঁলোকৰ ঈদ ঈদ উৎসৱ পালন কৰে ঈদ বুলি ক'লে তেওঁ ৰমজান মাহত তেওঁলোকে এমাহ ৰৈজা ৰাখি এমাহৰ পিছত তেওঁলোকে ঈদ পালন কৰে তাৰ পিছত বক্ৰী ঈদ আৰম্ভ বক্ৰী আহে বক্ৰী ঈদত তেওঁলোকে পালন কৰাৰ লগতহে তেওঁলোকে বক্ৰী ঈদত তেওঁলোকে ইয়াৰ লগতে আমাৰ খ্ৰীষ্টান ধৰ্ম লোকসকল আছে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পঁচিছ ডিচেম্বৰৰ দিনা বৰদিন হিচাপে তেওঁলোকে যিশুখ্ৰীষ্টৰ জন্মদিন পালন কৰে তাৰ পিছত গুড ফ্ৰাইডে হিচাপে তেওঁলোকে উলহ মালহেৰে পালন কৰে আমাৰ অসমতো বুদ্ধিষ্ট ধৰ্মৰ লোক কিছু অংশ হ'লেও আছে তেজপুৰ আদি তেওঁলোকে প্ৰাৰ্থনা অৰ্চনা কৰি হেৰি কৰে আমাৰ হিন্দু ধৰ্মৰ বিভিন্ন পন্থাত বিভিন্ন ধৰণে তেওঁকোলে হেৰি কৰে ইয়াত ইয়াত আমাৰ ৰামকৃষ্ণ মিছন আছে ৰামকৃষ্ণ মিছনত আমাৰ ৰামকৃষ্ণ পৰম দেশ আৰু স্বামী বিবেকানন্দৰ আৰাধনা স্থলী আছে লগতে আমাৰ সৎসংঘত বিহাৰ আমাৰ সৎসংঘত সংঘৰ অসমৰ বিভিন্ন জিলাত সং সৎসংঘৰ কেন্দ্ৰ আছে ইয়াত সৎসংঘত তেওঁলোকে পৰম শ্ৰদ্ধাৰ গুৰুদেৱ দেৱক স্তুতি কৰে তেওঁলোকে প্ৰত্যেক শুক্ৰবাৰে প্ৰাৰ্থনা অৰ্চনা কৰাৰ লগতে প্ৰত্যেক ৰবিবাৰে তেওঁলোকে সৎসংঘ পালন কৰি আহিছে ইয়াৰ উপৰিও হিন্দু ধৰ্মত হিন্দু ধৰ্মত আমাৰ ৰাভা সম্প্ৰদায়সকলেও তেওঁলোকৰ ৰাভা যিটো ধৰ্মীয় সংস্কৃতি হিন্দু ধৰ্মীয় সংস্কৃতি আছে তেওঁলোকে পালন কৰি তেওঁলোকৰ সংস্কৃতি অটুট ৰাখিছে ইয়াত বড়োসকলৰো তেওঁলোকৰ হিন্দু সম্প্ৰদায়ৰ যিখিনি আছে তেওঁলোকে বাথৌ পূজা আদি কৰি তেওঁলোকে হিন্দু ধৰ্ম পালন কৰি আছে বড়োসকলৰ মাজতো খ্ৰীষ্টান ধৰ্মাৱলী লোকো আছে তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ যিখিনি নিয়ম নীতি আছে তেওঁলোকে পালন কৰে বৰদিন গুড ফ্ৰাইডে আদি পালন কৰে গাৰো সম্প্ৰদায়খিনিও আমাৰ মেক্সিমাম খ্ৰীষ্টান তেওঁলোকে বৰদিন আৰু গুড ফ্ৰাইডে পালন কৰে আমাৰ অসমত আহোম সম্প্ৰদায় মিচিং সম্প্ৰদায়ৰ টাই সকলো হিন্দু ধৰ্মৰ অন্তৰ্গত পৰে তেওঁলোকৰ নিজৰ নিজৰ ধৰ্ম ধৰ্মত হিন্দু ধৰ্মৰ নিজৰ নিজৰ নীতি নিয়মৰে তেওঁলোকৰ হিন্দু ধৰ্মৰ উৎসৱবোৰ পালন কৰে ইয়াৰ উপৰিও হিন্দু ধৰ্মত ৰাস মহোৎসৱ পালন কৰা হয় নলবাৰীত আমাৰ নলবাৰী জিলাত ডাঙৰকৈ ৰাস উৎসৱ পালন কৰা হয় আপাৰ অসমত বিভিন্ন জিলা ৰাস উৎসৱ পালন কৰা হয় লগতে আমাৰ বৈষ্ণৱ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি বৈষ্ণৱ এক হৰণ নাম ধৰ্ম আছে তেওঁলোকৰ বিভিন্ন সত্ৰ নামঘৰ আদিত ভাদ মাহত তেওঁলোকৰ নাম কীৰ্তন কৰে নাম কীৰ্তন কৰি তেওঁলোকৰ ধৰ্ম অটুট ৰাখিছে ইয়াৰ লগতে আমাৰ যিখিনি নেপালী সম্প্ৰদায়ৰ হিন্দু মানুহ আছে তেওঁলোকে নিজৰ ধৰ্ম নেপালী ধৰ্ম নীতি নিয়মেৰে তেওঁলোকে বিভিন্ন উৎসৱ পালন কৰি আহিছে লগতে আমাৰ চাহ আদিবাসী যিসকল লোক আছে তেওঁলোকেও হিন্দু ধৰ্ম লোক তেওঁলোকে আমাৰ তেওঁলোকৰ নীতি নিয়মৰে তেওঁলোকে হিন্দু ধৰ্ম পালন কৰি আহিছে ইয়াৰ লগতে আমাৰ অসমৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কামাখ্যা কামাখ্যা দেৱালয় আছে ইয়াত অম্বুবচী মেলাই আৰম্ভ হ'ব সেই অম্বুবাচী মেলাত আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন জেগৰপৰা বিভিন্ন মানুহ আহি মা কামাখ্যা দেৱীক আৰাধনা আৰু দৰ্শন কৰাৰ কাৰণে অসমত আহে এই অম্ববাচী মেলাৰ তিনিদিনৰ পিছত মা কামাখ্যা মন্দিৰৰ যি দুৱাৰ মুকলি হ'ব তাত মাক দৰ্শন কৰাৰ কাৰণে বিভিন্ন অসমৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জেগৰপৰা অহা হিন্দু ধৰ্মৰ লোকসকলে মা কামাখ্যা দেৱক দেৱীক দৰ্শন কৰি তেওঁলোকৰ ধৰ্ম পালন কৰি আহিছে